বাইদেউ অঁ মোৰ দাঁতৰ বেমাৰ হৈছে

মোৰ দাঁতৰ মানে বিষ হয় খুব খাব নোৱাৰোঁ একো সিৰসিৰাই দাঁতৰ মাজে মানে খাওঁতে দাঁতৰ মাজত সোমাই যায় যিকোনো বস্তু সোমাই যায় খাবলৈ দিগদাৰ হৈ যায় তাৰপৰা এনেকৈ হেৰি কৰি মেলি দাঁত খুচি মেলি উলিয়াই দিওঁ নহয় দাঁতটো ফাক হৈ গৈছে তাৰ পিছত খালেই সোমায় দাঁত সিৰসিৰাই তাৰ পিছত ফাক হৈ যায় খাবও নোৱাৰোঁ দাঁতকেইটাত লগালেই বিষ হয় এতিয়া মই কি কৰিব লাগিব বাৰু

অঁ আপোনাৰ

ব্ৰাছটো কৰিছোঁ বাৰু মই অঁ চেনচুডাইন অঁ অঁ চেনচুটেন ইউজ কৰি মানে ব্যৱহাৰ কৰিছোঁ তথাপিও ইমান সুফল পোৱা নাই তথাপি আপোনাৰ ওচৰত এবাৰ পৰামৰ্শ লৈ ল'লে কি কৰিব লাগিব দৰব পাতি লগাব লাগিব মানে খুব খোৱাত অসুবিধা হৈছে মানে ঠাণ্ডা পানী লগাবও নোৱাৰোঁ অঁ আগতে এবাৰ দেখাইছিলোঁ বেলেগ এজন ডক্তৰৰ ওচৰত ইমান সুফল পোৱা নাই সেইকাৰণে আপোনাৰ লগত যোগাযোগ কৰি আপোনাৰ দ্বাৰা কিমানখিনি উপকৃত হ'ব পাৰোঁ সেইকাৰণে আপোনাৰ লগতে হেৰি কৰিছোঁ অঁ অঁ অঁ অঁ পোকে খাইছে মই এইবাৰ দাঁত পোকে খাইছে গুৰি দাঁত এটা পোকে খোৱা অঁ তামোল পিছে খাওঁ দেই অঁ তামোল খালে পোকে খোৱা দাঁত সেয়াত সোমাই ধৰে এই তেতিয়া বিষ বেছি হয়

অঁ গধূলি এবাৰ ৰাতিপুৱা এবাৰ কৰিব লাগিব ন অঁ আৰু মিঠা মিঠা খাব নোৱাৰোঁ মিঠা খালে বৰ সিৰসিৰাই লগাবই নোৱাৰি

সোমাই ধৰিলে মানে চকলেট সেনেকুৱা খালে সোমাই ধৰিলে বেছি সিৰসিৰাই এতিয়ালৈকে ব্ৰাছ কৰি হেৰি কৰিবলৈ নাপাওঁ অঁ ঠিক আছে বাৰু মই আপোনাক

অঁ অঁ

অঁ অঁ অঁ ধন্যবাদ বাৰু তেনেহ'লে